মই বোৱা কটা চিলাই ওপৰত ধুনীয়াকৈ এযোৰ পোছাক পৰিধান কৰিবলৈ হ'লে তাই আহোমৰ ড্ৰেছযোৰ ধুনীয়াকা চিলাই মেলি মানে সেইযোৰ বহুত হেৰি ডিমাণ্ড আছে ধৰি লওক সেইযোৰ পৰিধান কৰি ধুনীয়াকৈ চিলাই ৰেডি কৰি দিওঁ সেইযোৰ ছোৱালী হ'লে মানে মানে মোৰ মোৰ বাবে মানে প্ৰয়োজনীয় আৰ্হিটো ছোৱালীবিলাকৰ ড্ৰেছযোৰ চিলাই দিওঁতে পঁচিছশ টকা লওঁ মানে গোটেই সমস্ত ধৰি লওক আদি কৰি ড্ৰেছযোৰ আটাইখিনি চিলাই মেলি দি ৰেডি কৰি ল'লে দুহেজাৰ পঁচিছশ ভিতৰত হৈ যায় সেইযে মোৰ মানে পুৰস্কাৰ প্ৰাপ্ত মানে ড্ৰেছ মই সেইযোৰ চিলাই কৰিয়ে মানে এটা ধুনীয়া মানে সজাই পৰাই বনাব পাৰোঁ আও বনাই প্ৰদৰ্শনীমূলকে দেখাবগে পাৰোঁ ক'ৰবাত আহোমৰ মিটিং হ'ল বুলি ক'লে তালৈ যাওঁ দেখাওঁগে মেলোগে সকলোখিনি কৰোঁ কৰি ধৰি লওক বোৱা কটাৰ ওপৰত তেনেকে পুৰষ্কাৰ প্ৰাপ্তও পাইছোঁ ধৰি লওক গামোচা বা তেনেকে আহোমৰ ড্ৰেছ অসমীয়া মুগাৰ ৰিহা ঘৰতে তৈয়াৰ কৰি বৈ ধুনীয়াকে চিলাই মেলি এসাঁজ বিহুৱান ড্ৰেছ আও বিহুৱান ড্ৰেছ ৰেডি কৰিব পাৰোঁ পাৰি চিলাই মেলি নিও বিশেষকে মানে সেইযোৱে বেছি প্ৰয়োজন আৰু ধৰি লওক আমাৰ এতিয়া অসমীয়া মানুহে ক'বলৈ গ'লে গামোচাখনো নহয় আমাৰ গামোচাখনো বহুত প্ৰয়োজনীয় সন্মানমূলক মানে সেইখনো সন্মানৰে বস্তু পুৰস্কাৰ প্ৰাপ্তই এখন ধুনীয়াকৈ যদি গামোচা ববলে হয় মানে দৰাবৰণীয়া গামচাখন পাঁচ আঠ বৈ দুয়ো এটা কাষে কাষৰী এটা কাষে ফুল দি মাজত বুটা দি বাচিলে সেইযোৰ এযোৰ আমাৰ মানে মানে ধৰি লওক মিটিঙত মানে পুৰস্কাৰ প্ৰাপ্তই পোছাক সেইযোৰ অসমীয়া আমাৰ অসমীয়া মানুহৰ মানে তাই আহোমৰ ড্ৰেছযোৰ গামোচাখন মুগাৰ সাজযোৰ তাহানিৰ দিনত জয়মতীয়ে পিন্ধা মুগাৰ সাজযোৰ গদাধৰ সিংহই পিন্ধা ড্ৰেছযোৰ সকলোখিনিয়ে আমাৰ অসমীয়া মানুহৰ সাজ পাৰ আজিকালি সকলোৱে পৰিধান কৰে মিটিঙে মাতাঙে মহিলাসকলে পৰিধান কৰি বোৱা সেইযোৰে আমাৰ অতিতকৈ মূল্যৱান বস্তু বোৱা কটা কৰি মেলি সকলোৱে যে জীয়াই ৰাখিছে তাহানি দিনৰ পাতৰ মুগাৰ আদি কৰি এতিয়া আমাৰ অসমীয়া বিহু এখন হ'লে সকলোৱে মুগাৰ কাপোৰযোৰ পিন্ধি গ'লে দেখিবলৈ কিমান ধুনীয়া হয় গোটেই মানে পৰিৱেশটোৱে সুন্দৰ হৈ পৰে মুগা পাতৰে ৰঙা ব্লাউজ সকলোখিনি ধৰি লওক বিহু অহাৰ লগে লগে সকলো মানে মহিলাই আৰু মানে অসমীয়া সাজ পোছাকৰ প্ৰতি সকলোৱে চকু ৰাখে ৰাখি মেলি ধুনীয়াকে পৰিধান কৰিলে সকলোকে নিজকেই মানে মনটো গৌৰম্বিত হয় যে মই অসমীয়া পিন্ধিছোঁ মুগাৰ পাতৰ পিন্ধি পৰিধান কৰি বিহুলৈ ওলাই যাওঁ তেনেকে আৰু মানে সকলো ড্ৰেছ সকলোৱে নিজৰ নিজৰ ড্ৰেছৰ প্ৰতি নিজে নিজে মনত ৰাখিব লাগে মানে সেইটো পাহৰি যাব নালাগে যে আমি অসমীয়া আমাৰ নিজৰ ড্ৰেছযোৰ প্ৰতি সকলোৱে চকু ৰাখিব লাগে আমি এযোৰে পৰিধান কৰি বিহুলৈ যাব লাগে বা শাৰী এখনটো পৰিধান কৰি যাব নোৱাৰে অসমীয়া মানুহ হৈ ধৰি লওক অসমীয়া ড্ৰেছযোৰৰ কথা পাহৰিব নালাগে আৰু সেইটোৱে কথা মানে অসমতে থাকি অসমীয়া বুলি নিজক পাহৰি যাব নালাগে আৰু সেইটোৱে